মই এগৰাকী গৃহিণী হিচাপে মই যিখিনি কৰ্তব্য সেই কৰ্তব্যখিনি মই বিয়া হৈ অহাৰ পৰা বুলিয়েই মই ইয়াত কৰি আহিছোঁ মই এগৰাকী বি এ পাচ ছোৱালী এই ঘৰখনলৈ বিয়া হৈ অহা পাছত এতিয়ালৈ বৰ্তমান মই বোৱাৰী কিন্তু সেই বোৱাৰী হিচাপে যিখিনি এখন ঘৰত পালন কৰিব লাগে সেইখিনি পালন কৰি আহিছোঁ মই মোৰ শিক্ষাগত অৰ্হতা ফালৰ পৰা মই কেতিয়াবা কাম বন কৰি মেলি মই কেতিয়াবা আবেলি কিতাপ পঢ়োঁ কেতিয়াবা মই পেপাৰ পেপাৰখনো চাওঁ আৰু মোৰ এটা মেচিন আছে মই মেচিনত কামো কৰোঁ গাঁৱৰ মানুহে মোক কাপোৰ কানি এনেকৈ দিলে চিলাবলৈ মই চিলাওঁ তাৰপৰাও মই দুই এপইচা পাওঁ আৰু মানুহজনেও ইটো সিটো কৰে কিবা এটা সৰু সুৰা কৰে আৰু মানুহজনেও হয় এনেকৈয়ে ঘৰখন চলি আছোঁ আৰু ল'ৰা এটা আছে মোৰ ল'ৰাটোৱে বি এ পাছ কৰা নাই বি এ পঢ়ি আছে আৰুতো সিফালে পঢ়া শুনাৰ দায়িত্ব সেইখিনিও ল'বলগীয়া হয় সকলোখিনি মই নিয়াৰিকৈ কৰি গৈ আছোঁ ঘৰত মোৰ তিনিজনী গৰু আছে সেই গৰু তিনিজনী ময়েই খীৰাওঁ তাৰপৰা পাঁচ ছয় লিটাৰ আমি গাখীৰ পাওঁ তাৰফালৰ পৰাও পাওঁ আমি যি দুই এক পইচা সেইখিনিয়ে আমাৰ ঘৰখন তিনিওটা সন তিনিওটা মানে মেম পৰিয়াল আৰু তিনিওটা পৰিয়াল আমি ধুনীয়াকৈ চলি আছোঁ সেই পৰিয়াল কিটা আমি সুখে সুখে দুখে এসাজ খায়ো আছোঁ সেইকাৰণে এনেকৈ সংসাৰখন মোৰ আগবঢ়াই আছোঁ গৈ আছে মই মাতৃ হিচাপে মোৰ যি কৰ্তব্য ল'ৰাটোৰ লগত সেইখিনিও মই কৰি আহিছোঁ এগৰাকী পত্নী হিচাপে যিখিনি কৰিব লাগে মই তাকো কৰি আহিছোঁ সকলোখিনি মই নিয়াৰিকৈ কৰি গৈ আছোঁ এতিয়া বৰ্তমানলৈকে মোৰ ক'বলগা এইখিনিয়েই